জীৱ জন্তুৱে কামোৰা বা যেনে সাপে কটা বা পোকে কামোৰাৰ পৰা ৰক্ষা পোৱাৰ কিছুমান উপায় আছে আমাৰ যেতিয়া সাপে খুটে তেতিয়া আমি কি কৰিব লাগে খুটা অংশটোৰ পৰা যদি আমি চাওঁ যে তাত দাঁতৰ দাগ বহি আছে মানে যদি সাপটো বিষাক্ত হয় তেনেহ'লে আমি তাৰ পৰা তেজখিনি বা সেই বিষখিনি ওলাই দিব পাৰোঁ আৰু ন'হলে আমি হস্পিটালতো যাব পাৰোঁ তাৰ পৰা আমি ডক্তৰৰ পৰামৰ্শ ল'ব পাৰোঁ যেনেকৈ বহুতৰ আজিকালি আধুনিক যুগত বহুতো দৰৱ ওলাইছে আৰু ইয়াৰ পৰা আমি চিকিৎসা ল'ব পাৰোঁ আৰু তাৰে পৰা আমি সেই সাপে খুটা বা তেনেকুৱা কিবা পোকে কামোৰা ইয়াৰ পৰা ৰক্ষা পাব পাৰোঁ আৰু পোকে কামোৰাৰ পৰা আমি বহুতো ঘৰুৱা জাতীয় ঔষধৰ পৰা আমি ৰক্ষা পাব পাৰোঁ আমাৰ ককা আইতাহঁতৰ জামানাতে ইহঁতে বহুত কথা শিকিছে ইয়াৰ পৰা যেনে ইহঁতে পোকে এ কটাৰ পৰা কেনেকৈ ৰক্ষাব পাব পাৰি ইহঁতে সৰুৰ পৰা ইয়াৰ বহুতো জ্ঞান লৈ ৰাখিছে তাৰে পৰা বহুত যেনেকৈ কিবা ওচৰে পাঁজৰে থকা পাহাৰীয়া কিবা গছ ইয়াৰ পাতবোৰ পিহি কেনে লগোৱাৰ পাছত বহুতো পোকে কামোৰাৰ পৰা বা তেনেকুৱা কিবা এটা জীৱ জন্তুৱে কামোৰা বেমাৰ বেমাৰৰ পৰা আমি ৰক্ষা পাব পাৰোঁ আৰু এয়া ভাৱি আমি পোকে কামোৰাটো আমি ডাক্তৰৰ পৰা সহায় ল'ব পাৰোঁ হস্পিতাল গৈ তাৰ পৰা ডক্তৰৰ পৰামৰ্শ লৈ ঔষধ দৰৱ লগাই বা কিবা ইনজেকচন লগাইও আমি ইয়াৰ ইয়াৰ পৰা ৰক্ষা পাব পাৰোঁ আৰু জীৱ জন্তুৱে কামুৰাটোৱে তাতো আমি যেনে কুকুৰেহে কামোৰা বা তেনে কিবা কামোৰা হ'লে আমি তাতো আমি ডক্তৰৰ ওচৰত যাব পাৰোঁ যে কুকুৰে কামুৰিলে আমি বেজী ল'ব লাগে বেজীটোওতো দৰকাৰী হয় নহ'লে আমাৰ বিভিন্ন বেমাৰ হ'ব পাৰে কুকুৰ যিহেতু লেতেৰা বা বহুত কিবা কিবি থাকে আৰু ইহঁতৰ শৰীৰৰ যিবোৰ জীৱাণু আছে এইবোৰ মানুহৰ শৰীৰত সোমোৱাটো ইমান ভাল নহয় ইহঁতৰ যিবোৰ জীৱাণু সোমায় সেইবোৰৰ পৰা পৰিত্রাণ পাবলৈ আমি বেজী ল'ব লাগিব ডক্তৰৰ ওচৰত গৈ উচিত পৰামৰ্শ লৈ বেজী লৈ কিনে ইয়াৰ পৰা আমি ৰক্ষা পাব পাৰোঁ